হেল্ল' অ হয় হয় অ এইটো মাংসৰ দোকানত লাগিছে ন' এইটো অ কাইলে মানে আমাৰ কাজ আছিলে অ মোক মানে এক কুইণ্টল বিশ এক কুইণ্টল বিশ কেজিমান লাগিছিলে মানে মাংস এইটো ছাগলী মাংস দিব পাৰে ছাগলী মাংস লাগিব মোক

মোক সৰহকৈ লাগিছিলে ন' এক কুইণ্টল বিশ কেজিমান লাগিব মোক

মোক ৰাতি ৰাতি ৰাতিপুৱাই লাগিব একদম মানে মৰ্ণিঙতে লাগিব মানে মোক

অ মাংসটো ভাল মাংস আহিলে ভাল হয় মানে মই আপোনাৰ ওচৰত যোৱা নাই মানে মোৰ টাইমো নাই

ও ঠিক আছে দামটো মিলাই ল'ব মানে দামটো আপুনি সাতশ কৈছে ন' সাতশটো সাতশটো বেছি হৈ গৈছে মানে সেইকাৰণে

ঠিক আছে দিয়ক হ'ব দেই মোক কালি ৰাতিপুৱা আপুনি দি দিব ঠিক আছে অ ঠিক আছে মই আপোনাক হোৱাটছআপত এড্ৰেছটো দি দিম বাৰু